অঁ কি কৰিছা অঁ হেৰি নহয় এইবাৰ আমাৰ কলেজৰ পৰা এক্সকাৰ্ছন নিম বুলি কৈছে নহয় অঁ মানে হেৰি আমাৰ এই তাৰকা গৃহলৈ হ'লে গ'লে কেনেকুৱা হ'ব তালৈকে যাম বুলি ভাবিছোঁ অঁ এতিয়া হেৰি ভাড়াটোৰ কথা জানা নেকি কিমান আৰু এতিয়া তাত টিকেটৰ মূল্যটো কিমান বা সেইটো গম পোৱা নেকি হয় যাব লাগিব অঁ বাইদেউহঁতৰ লগত চাব কথা পাতি চাব লাগিব আলোচনা কৰি কি কয় বা আকৌ অঁ ছাৰ বাইদেউহঁতে কোৱাটোহে হ'ব আৰু ঠিক আছে কাইলৈ তেতিয়াহ'লে লগ পাম অঁ তেতিয়া পাতিম